মোৰ প্ৰিয় গায়ক বুলি ক'বলৈ গ'লে শিল্পী বুলি ক'বলৈ গ'লে তন্ময় শইকীয়াক ভাল লাগে তাৰ গানবোৰ শুনি মই খুব ভালপাওঁ আৰু তাক যিহেতু মই সৰুৰেপৰা লগ পোৱা হয় বহুত ভাল গান গাই সি আৰু তাৰ গানবোৰৰ বহুত অৰ্থপূৰ্ণ মানে বহুত ভাল লাগে শুনি তাৰ বিষয়ে ক'বলে গ'লে তাকতো মই বহু সৰুৰেপৰা লগ পোৱা সৰুতে লগ লগতে খেলা ধূলা কৰা হয় আৰু সি বহুত অলপ ঠাণ্ডা মুণ্ডা হয় ল'ৰাটো মাক দেউতাকৰো খুব কথা শুনে ল'ৰাটো বহুত ভাল মাক দেউতাকক সন্মান কৰে শ্ৰদ্ধা ভক্তি সি সেইবোৰ খুব কৰে ভাল পায় সি সি আনক সহায় কৰি বেছি ভাল পায় নিজতকে বেছি সি আনক সহায় কৰি বেছি ভাল পায় প্ৰত্যেক ক্ষেত্ৰতেই আজি কিবা এটা যদি কাৰোবাৰ বিপদ হৈছে তেতিয়াও সি সহায় কৰে সি মানে নিজে নাখায়ো লোকক খুৱাই সি বেছি ভাল পায় সেইবাবে তাক বহুত ভাল লাগে সকলোকে সহায় কৰে বুভুক্ষজনক সি ঘিণা নকৰি খাবলৈ দিয়ে বহুতো সহায় কৰে সেইবাবে তাক খুব ভাল লাগে আৰু আমি সৰুৰপৰাই লগতে গান শিকা হয় প্ৰগ্ৰেম কৰা হয় বহুতো বহুতো জেগাত লগতে যোৱা হয় মোৰ বিশেষ কিছুমান প্ৰব্লেমৰ কাৰণে বাৰু কালচাৰেল প্ৰগ্ৰেমটোৰপৰা অলপ আঁতৰি থকা হৈছিলে আৰু সি সৰুৰেপৰা এইবোৰ ক্ষেত্ৰত কালচাৰেল প্ৰগেমৰ ক্ষেত্ৰত বহুত ধুনীয়াকৈ মানে সি আগবাঢ়ি যাব পাৰে সি বহুত ধুনীয়া ধুনীয়া গান সি নিজেও লিখে মানে সি নিজেও লিখে নিজে লিখি নিজে গায় মানে গানবোৰ সুন্দৰভাৱে